মই মানে এটা আৰ্ট স্কুলত কাম কৰিছিলোঁ তেথেন মানে এটা মানুহ আছিল ৰমেশ ডেকা বুলি সেই মানুহটো মানে বহুত মানে অলপমান মোক প্ৰব্লেম দিছিল ভালেখিনিয়ে দিছিল সেই মানুহটোৱে মানে মোৰ আৰ্টৰ একেলগে সেই মানুহটো টিচ্ছাৰ আছিল ময়ো টিচ্ছাৰ আছিলোঁ আৰ্টৰ সেই মানুহটোৱে মানে আৰ্ট শিকাবলৈ মোক দিয়া নাছিল মানে মোক মানে সদায় তলত ৰাখছিল তাৰে নেক্সট কি বোলে মোক কৈছিল যে তই নোৱাৰ তই একো নোৱাৰ আমুক তামুক সেই কৈছিল তাৰ নেক্সট কৈছিল যে কি বোলে তই শিকাব নোৱাৰ তাৰপাছত প্ৰিঞ্চিপালকো মানে কম্প্লেইন দিছিল মানে যে এই নোৱাৰে আঁকিব সেই মানুহটো মানে বুজি নাপাইছিল মোক আমাৰ দুয়োৰে এটাৰে মানে এটা ৰুমত আঁকিন দিছিল যে আমি মানে ছবিটো কেনেকৈ আঁকিব লাগে কি কৰিবা লাগে তো আমি সিটোৰ সিটোৰ কাৰণে আছিলোঁ দুয়োটাই এটা মানে টিচ্ছাৰ আছিলোঁ এটা পাৰ্ট টাইম পাৰ্ট টাইম জব আছিল সিটো মানে আমাৰ এইটো টিউচন শিকাটো মানে আৰ্ট আৰ্ট স্কুলটোত সেই মানে তাতে আমাক মানে শিকাব দিছিল যে কেনেকৈ অঁকাই কি অঁকাই সেই মানুহটোৱে মানে বেছি জানা নাছিল কিন্তু কি বোলে সবতে মানে উস্তাদি উস্তাদি দেখইছিল তাৰ নেক্সট কি বোলে মই পাৰিম মোক কৰিব দিয়া নাছিল মানে আমাৰ ৰুমটোত আৰ্ট স্কুলটো মানে শনি ৰবিবাৰে আছিল সেই মানুহটো মানে শনি ৰবিবাৰে দেৰি দেৰিকৈ আহোঁ দেৰি দেৰিকৈ আহে তাৰ নেক্সট সেই মানে আৰু একদম দেৰিকৈ আহে মই ক্লাছকেইটা মানে কৰিব লাগে কৰাৰ পাছত মানে বুজি নাপায় মানুহটো আৰু পইচা দিয়াৰ টাইমত মানে মানুহটো সদায় আগতে আহে তাৰ নেক্সট সেই মানুহটোৱে মানে একো বুজি চুজি পোৱা নাছিল আৰ্টৰ বিষয়ে মানে বেছি নাজানে কিন্তু তথাপিতো মানে ষ্টুডেণ্টকেইটাকো মানে বেয়া বেয়া ব্যৱহাৰ কৰিছিল সেই কৰিছিল মানে এটা মানুহটোৰ অহংকাৰ আছিল মই আৰ্ট কৰিব জানো জানো সেনেহেন মানে মোক মানে ইমান সুবিধা দিয়া নাছিল যাতে মানে মই যাতে ময়ো শিকাবা পাৰোঁ সেই মানুহটোৱে মানে বহুত অসুবিধা দিছিল তাৰপাছত মই মানে সেই মানুহটোৰ কাৰণে আমাৰ প্ৰধান অধ্য়ক্ষ মানে প্ৰিঞ্চিপাল মানে ছাৰক কৈছিলোঁ যে মানুহটো কি প্ৰব্লেম দিয়ে কেনেহেন কি কৰে তাৰপাছত সেই মানুহটোৱে মানে বহুত মই প্ৰিঞ্চিপাল ছাৰক যাই কিবা কিবি কৈছিলোঁ তাৰপাছত মোৰ ষ্টুডেণ্টকেইটাৰো সহায় লৈছিলোঁ তাহোঁনে মানে মোক কৈছিল যে কি বোলে অঁ এইটো ছাৰে ভাল নিশিকায় এইটো ছাৰে মানে অলপমান সেই ফালি দিয়ে সেই দিয়ে তাৰপাছত মানে একজামৰ টাইমত মানে হেল্প চেল্প নকৰে সেইটো কথা কৈছিলোঁ মানে তাৰ ন তাৰপাছত মানে সেই মানুহটোৱে তাৰ ওচৰত মোৰ লগত মানে প্ৰিঞ্চিপাল ছাৰে বুজি পালেক তাৰপাছত মানে সেই মানুহটোক মানে বেলেগ এটা স্কুলত মানে ট্ৰাঞ্চফাৰ কৰি দিলে যাতে মোৰ লগত নিদিয়ে মোক এটা বেলেগ স্কুলত দিলে সেই মানুহটোক বেলেগ এটা স্কুলত মানৰ ট্ৰাঞ্চফাৰ কৰি দিলাক তাৰ নেক্সট তাৰপাছত সেই মানুহটো মানে তাৰপাছত আৰু প্ৰব্লেম দিয়া নাই মোক মানে তাৰপাছত সেই মানুহটোৱে ইমান নিজে বুজি পাইছিল মোৰ অলপমান কিবা কিবি হৈছে তাৰপাছত সেই মানুহটোৱে বিপদত পৰাতে মই হেল্প কৰিছোঁ নকৰা নহয় মানৱতা খাতিৰত মানে তাৰ হেল্প কৰিছোঁ যে তেওঁক কিবা লাগা আছিল মই সেইখিনি হেল্প কৰি দিছোঁ ৰাতি মই প্ৰিঞ্চিপাল ছাৰক যাই কোৱা নাই যে এই মানুহটোক উলিয়াই দিব লাগে মই কৈছোঁ যে বেলেগ এটা ৰুমত দি দিলে হ'ল মানে মোৰ লগত নিদিলে হ'ল মোৰ লগত দিলে মানে মানুহটোৰো কিবা মনোমালিন্য চলি থাকে না সেই মানুহটো কিবা কিবা এটা ভাল নাপয় হ'ব পাৰে যিমান যি হওঁক ডাঙৰ মানুহ এটা সেই সৰু মানুহ লগত কম্পেয়াৰ কৰা হেন পালে নেকি সেইকাৰণে সেনেকৈ কল্লাক সেই মানুহটোক বুজাই কৈছোঁ যে সব মানুহ একে নাথকে তাৰপাছত মানুহটো বুজি পোৱাৰ পিছত মই আৰ হেল্প কৰিছোঁ সেই মানুহটোক হেল্প নকৰা নহয় হেল্প কৰিছোঁ পাছত মানৱতাৰ খাতিৰত হেল্প কৰছোঁ এথান তেওঁ বেলেগ এটা স্কুলত কাম কৰে মই এটা বেলেগ এটা স্কুলত কাম কৰোঁ তাৰপাছত আৰু সেই মানুহটোৱে প্ৰব্লেম দিয়া নাই বুজি চুজি পাইছে আৰু